আচলতে মই ভালপোৱা জলপান জলপান বুলি কওঁতে ব্ৰেকফাষ্ট মানে কি মই মালপোৱা ভাজোঁ মালপোৱাত জলকীয়া দিওঁ পিয়াজ দিওঁ আৰু ধনীয়া দিওঁ বা কেতিয়াবা কিছুমান শাক আছে নহয় খুতুৰা শাক বা পালেং শাক এনেকে মানে তাৰ লগত মিক্স কৰি দিলে মানে সোৱাদটো বেছি হয় বেছি ভাল লাগে সেনেকে মানে ৰাতিপুৱা ব্ৰেকফাষ্ট বা মানে জলপানত মানে বনোৱা যায় খোৱা যায় আকৌ এটা জলপান বনোৱা যায় সেইটো হ'ল মানে বৰা চাউলৰ পিঠা বুলি কয় বৰা চাউলৰ পিঠা মানে চাউলটো লগে লগে ধুই লগে লগে চৰুত মানে অকণমান তেল দি ভাজি মানে ভাজি থাকিব লাগে তাত মানে অলপ নিমখ দিব লাগে আৰু এটা বা দুটা তেজপাত দিব লাগে তেজপাত দিলে কি হয় চাউলৰ যিটো গোন্ধ সেই গোন্ধটো নাথাকে হা তাক লাৰি থাকিব লাগে লাৰি থাকোঁতে থাকোঁতে মানে চাউলটো আঠা আঠা হৈ যায় আঠা আঠা হৈ গ'লে তাত চাউলে পানী সমান কৰি দি মানে তাত পানী পানী দিব লাগে চাউলে পানী সমানকে পানী দিব লাগে দি তাত ঢাকনি মাৰি দি গেছটো অকণমান চিম কৰি দি মানে ৰাখি দি লাগে ৰাখি দি মানে মোটামুটি পোন্ধৰ মিনিট মান থাকিলে মানে চৰুটোত এটা শব্দ হয় ফট্ ফট্ ফট্কৈ এটা শব্দ হয় শব্দ হ'লে চৰুটো নমাই দিব লাগে নমাই দিয়াৰ পিছত তাৰ আৰু পাঁচ মিনিট মান পিছত ঢাকনিটো খুলি মানে বচ্ পিঠাৰ নিচিনা কাটি কাটি মানে প্লেটত দি মানে চাহৰ লগত জলপান কৰি মানে তাত যদি জুলীয়া মিঠাই হয় যিটো মানে মানে জুলীয়া মিঠাই কুঁহিয়াৰৰ যিটো পিয়'ৰ জুলীয়া মিঠাই সেই জুলীয়া মিঠাইটো তাৰ ওপৰত যদি দিয়া যায় সেই জুলীয়া মিঠাই দি মানে বৰা চাউলৰ যিটো পিঠা সেইটো মানে বিৰাট টেষ্ট জলপান মানে এক নম্বৰ টেষ্ট আৰু এক নম্বৰ জলপান আৰু জলপান বুলি ক'লে আৰু মানে বনোৱা বনোৱা যায় বা ৰুটি কেতিয়াবা ৰুটি আলুভাজি আলু বা আলু বিন স্কছ্ এনেকে মানে গাজৰ এনেকে চব দি মানে এখন শুকান ভাজি টাইপৰ বনায় আৰু ৰুটি ৰুটিখন আ আটা মাৰি বেলি ৰুটি শুকান ৰুটি বনায় এনেকুৱা জলপান খোৱা যায় কেতিয়াবা আকৌ কেতিয়াবা জলপান খোৱা যায় মানে ধৰক পিঠা বনায় পিঠা বনোৱা যায় এনেকুৱা গুড়াটো মানে চাউলৰ গুড়াখিনি গুড়াটো মানে ঘূলি তাত অলপ নিমখ বা চেনি দি পেলাই পনীয়াকে গুলি মানে চৰুত দি তাত মানে প্লেটখনৰ সমান ডাঙৰ কৰি বেলি মানে বহল কৰি দি ঢাকনি মাৰি দিলে গেছটো কমাই দি ঢাকনি মাৰি দিলে তাত এখন পিঠা হয় সেইখন খোলাচাপৰি পিঠা বুলি কোৱা হয় সেই পিঠাইদিও জলপান কৰা যায় আকৌ কেতিয়াবা আকৌ চাউলেৰে মানে পিঠা বনোৱা যায় মানে এইটো কেটলি পিঠা বুলি কওঁ আমি কেটলি পিঠা বুলি কওঁ মানে চাউলটো একদম মানে মহাকে সানি একদম কম পানীত সানি মানে সেই কেটলিৰ ঢাকনিখনত গুড়াটো দি তাক এখন কাপোৰে দি বান্ধি কেটলিটোত পানী দি উতলা পানী দি মানে গেছত বহাই দি তাত মুখত কেচলিটোৰ ঢাকনখনত সেই গুড়া দি পেলাই সেইটো পিঠা হয় মানে ধুনীয়া পিঠা হয় কেটলি পিঠা বুলি কয় সেই পিঠাইদিও কেতিয়াবা ৰাতিপুৱা চাহ খোৱা যায় সেইটোও এটা জলপান হয় সেনেকুৱা আকৌ এটা পিঠা আছে আমি মানে লাড়ু পিঠা বুলি কওঁ হা এইটো মানে চাউলৰ গুড়ি চাউলৰ গুড়ি নাৰিকল দি পেলাই লাড্ডু লাড্ডু কৰি মানে শুকানকে সানি লাড্ডু লাড্ডু কৰি তাৰ এৰি দিয়া যায় মানে পানীত মানে উতলা পানীত বহাই দিয়া যায় বহাই দিয়াৰ পিছত তাক মানে দহ মিনিট মান উতলাৰ পিছত তাক ঢাকনি দি নমাই থয় তাৰেপিছত সেই লাড্ডুবোৰ উঠাই অনা হয় উঠাই আনিলে সেইটো লাড্ডু পিঠা বুলি কয় সেইটো আমি লাড্ডু পিঠা বুলি কওঁ সেই পিঠাটো খাই খুবেই ভাল লাগে খুউব সোৱাদ আৰু নিৰোগী পিঠা সেইটোৰ কোনো ৰোগ নাই সেইটো ধুনীয়া লাড়ু পিঠা বুলি কওঁ আমি আৰু পিঠা আছে আৰু পিঠা আছে মানে সেইটো পিঠা আমি কলপাতেদি বনাওঁ কলপাত পিঠা বুলি কয় সেইটো গুড়াটো মানে শুকানকে আঠিশিঙাকে সানি বুলি মানে টেপটেপীয়াকে সানি মানে কলপাত কাটি আনি কলপাতৰ ওপৰত মানে কলপাতখন ভালকে ধুই কলপাত সৰু সৰুকে ছিলা ছিলাকে কাটি তাত কলপাতৰ ওপৰত মানে বহাই দি মানে অলপ অলপ বহাই দি মানে কলপাতখন জাপি দি দুই জাপ কৰি জাপি দি লাডু কৰি বান্ধি মাজতে কলগছৰ যিটো ফিৰঠি বুলি কয় আমি কলগছৰ যিটো ঠাৰি সেই ঠাৰি দিয়ে গাঁথি দি বান্ধি মানে সেইটোও সেই গৰম উতলা পানীত সেইটো বহাই দিয়া যায় নকলপাতে দি বান্ধি বান্ধি বহাই দিয়া যায় সেইটো মোটামুটি দহ পোন্ধৰ মিনিট উতলাব লাগে সিজাব লাগে সিজাৰ পিছত সেইটো নমাই থৈ মানে ঠাণ্ডা হোৱাৰ পিছত সেইটো উঠাই আনিলে মানে সেইটো কলপাত পিঠা বুলি কয় সেইটো খুব ধুনীয়া পিঠা সেইটো চবছে সদৰ পিঠা সেইটো কলপাত পিঠা বুলি কয় সেই পিঠায়েদিও জলপান কৰা যায় এতিয়া জলপান সেনেকুৱা বিভিন্ন ধৰণৰ আছে যেনেকে আমি তিলপিঠা নাৰিকল পিঠা আৰু ঘিলা পিঠা খোলাচাপৰি পিঠা সেনকা পিঠা আমি বা নাৰিকলৰ লাড়ু তিলৰ লাড়ু গুৰৰ লাড়ু আমি গুৰৰ লাড়ুটো খুউব খাওঁ গুৰৰ লাড়ুটো এনেকে মানে মিঠাই দি মিঠাই গুড় মিঠাই শুকান গুড়া জালুকৰ গুড়া এনেকে আখৈ এনেকে মিক্স দি আমি গুড়াটো সানি তাক লাডু লাডু কৰোঁ লাডু লাডুত তেতিয়া মিঠাই দিয়া হয় লাডুত যেতিয়া লাডু কৰা যাব লাডুটো দুই তিনি ঘন্টা থকাৰ পিছত সেইটো ইমান টান হয় কিছুমানো দাঁতেদিও ভাঙিব নোৱাৰা হয় সেইটো গুৰৰ লাড়ু বুলি কয় আমি গুৰৰ লাড়ুও খাওঁ সেনেকুৱা খুব টেষ্ট খাব লাড়ু সেইটো গুৰৰ লাড়ু সেনেকেও খোৱা যায় এনেকুৱা ধৰক আৰু এনেকুৱা নাষ্টা কিছুমান বনাই খোৱা যায় কেতিয়াবা চিৰা ভাজি লোৱা যায় কেতিয়াবা চুজি বনাই খোৱা যায় চুলিও হালোৱা বুলি কয় সেইটো চুজি বনাইও নাষ্টা কৰা যায় জলপান কৰা যায় আৰু চিৰা চিৰা ভাজিটো দি জলপান জলপান কৰা যায় এনেকুৱা আমাৰ ঘৰত বনাওঁ এইখিনিয়ে আমাৰ জলপান আৰু এনেকৈ আমাৰ অসমীয়া সমাজত জলপান এনেকৈ চলে